হয় হয় হয় কওক অঁ মোৰ গাখীৰৰ কাৰবাৰ কৰোঁ দিব পৰা হ'ব কিমানমান লাগিছিলে দুইটাই লাগিব নহ্ গৰুৰ পৰা হ'ব বাৰু এতিয়া আপোনাৰ জেগাটো কোন জেগা মেখেলি গাঁও অঁ ঠিক আছে দিব পৰা যাব বাৰু হেৰি আপোনাৰ এতিয়া এই টেকেলী গাখীৰৰ আপোনাৰ ধৰক এই এৱা গাখীৰটো কম এৱা গাখীৰ আপোনাৰ লিটাৰ এতিয়া চল্লিছ টকা আৰু আপোনাৰ ম'হৰ গাখীৰ দৈটো হ'লে আপোনাৰ বেছি হ'ব এইটো এশ ওপৰত যাব লিটাৰ তাকে আকৌ আপুনি আপুনি এতিয়া টেকেলী চেকেলি নিজেই দিবনে নাই মই দিব লাগিব অঁ এইটো মানে কি হয় টেকেলিটো যদি আমি দিওঁ কেইটকামান বেছিকৈ পৰিব আপোনাৰ যদি আপুনি দিয়ে তেতিয়া কমকৈ পৰিব পইচাটো তেনেকুৱা হয় হয় দিব লাগিব অঁ অঁ এনেই কিমানমান গাখীৰ লাগিব আপোনাক দুইটাৰ ভিতৰত পঞ্চ পঞ্চাছ কেজি অঁ তাক অঁ তাকে অঁ অঁ এতিয়া গাখীৰটো আপোনাৰ আমি দিবগৈ লাগিবনে আপুনি নিজেই নিবলৈৈ আহে অঁ তেতিয়াহ'লে আপুনি এডভান্স এটা কৰিব লাগিব আপুনি মানুহজন নাহিলেও আজিকালি সেই গুগল পে' আছে গুগল পে' মোৰ নাম্বাৰটোত আপুনি পঠিয়াব পাৰে হয় হয় সেইটোতে আছিলে অঁ অঁ দিব পৰা যাব দিব পৰা যাব আপুনি কিন্তু এডভান্সটো আগতীয়াকৈ কৰিব লাগিব এইটো আপোনাৰ গাড়ীখনৰ খৰচটো দিব লাগিব কেৰিং চাৰ্জটো দিব লাগে

দিবই লাগে অঁ তেনেকুৱাই অঁ অঁ অঁ এইটোত মাৰি দিলেই হৈ যাব হয় অঁ অঁ ঠিক আছে ভালেই দিম ভালেই আমাৰ গাখীৰ বেয়া নাপায় গাখীৰ গেৰান্টী আছে বাৰু দেই বেয়া হ'লে আপুনি ঘূৰাই দিবও পাৰিব ঠিক আছে অঁ হ'ব তেতিয়া অঁ হোৱাটছআপতে দি দিব ঠিক আছে